হেল্ল' এই শাকৰ হেৰি দোকানে হয় ন এই কি কি শাক শাক শাকৰ গুটি পোৱা যাব তোমাৰ অঁ হাইব্ৰীডৰ হাইব্ৰীডৰ চব শাক কি কি পোৱা যাব হাইব্ৰীডৰ

অঁ অঁ অঁ এই ভাল এতিয়া ভাল হাইব্ৰ্ৰীডৰ এতিয়া জাতিলাওটোৱে বেছি ভাল হাইব্ৰীডৰ আছে পোৱা যাব ৰঙালাওৰ অঁ জিকা অঁ ভেন্দিটো পোৱা যাব অঁ ডাংবডী পোৱা যাব হাইব্ৰীডৰ অঁ অঁ তোমাৰ ইষ্ট'কৰ দোকানত আছে ন ইষ্টকত অঁ অঁ অঁ এতিয়া মানে কি এতিয়াতো বিশেষকৈ এতিয়া ডাংবডিৰ ছিজন দিয়া ডাংবডিৰ দিয়া ছিজন হয় এতিয়া ডাংবডি হাইব্ৰীডৰ আকৌ ভেন্দি এতিয়া অঁ অঁ অঁ তিতাকেৰেলাটো হাইব্ৰীডৰ পোৱা যাব আছে ঠিক আছে বাৰু মই অঁ বৰ আছে অঁ ঠিক আছে মই তেনেহ'লে তোমাৰ তাত যাম মানে চব্জি গুটি অলপ আনিবলৈ শাকৰ অঁ ঠিক আছে অঁ অঁ ঠিক অঁ ঠিক আছে হ'ব তেনেহ'লে ঠিক আছে বাৰু অঁ অঁ অঁ